আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ চবেই মদ ভাং খুৱাই অভ্য়াস কৰিছে আৰু আগৰ নিচিনা নহয় আগৰ মানুহে আমাৰ নাখায়ো সিমান হুলস্থুলো নাই আজিকালি ল'ৰাবোৰ একো বুজিও নেপায় গোটেই তিনিটা চাৰিটা মটৰ চাইকেলত উঠি যাব ধাও ধাওকৈ ক'ৰবাত পৰিবগৈ খুন্দা খায় আকৌ আহি ঘৰত তাহাঁতৰ হুলস্থুল অকল মদ ভাং বুলিয়ে নহয় চব খাবলৈ ধৰিছে ড্ৰাগছ কানি এনেকুৱা চিগাৰেট বিড়ি সকলোৱে খাই থাকে আৰু যেনিবা আগৰ আকৌ এনেকুৱা ল'ৰা ছোৱালীবোৰে নাখায় নহয় বুঢ়া বুঢ়ী হৈ মৰি গৈছে তেওঁ কোনো নোখোৱা নাই খায়ে নাই পোৱা নেকি যিবোৰ বস্তু আজিকালি ল'ৰা ছোৱালীয়ে খাইছে সেইবোৰ আমি এতিয়া দেখা শুনা কথাখিনি কৈছোঁ যেনিবা শুনিও আছোঁ দেখিছোঁও ওচৰতো আকৌ ঘৰত হাই কাজিয়া কেনেকুৱা মাইকীৰ ওপৰত বাপেক মাকৰ ওপৰত দা কুঠাৰ চলাবলৈ বিচাৰিছে মাইকী খেদি ঘৰলৈ পঠিয়াইছে কিছুমানে কিছুমানে যৌতুক বিচাৰিছে সেই মালৰ জোৰত কি কৰি পাইছে ক'বই নোৱাৰে আগত এনেকৈ নাখায় নহয় আজিকালি পাৰ্টিৰ হেৰি হৈ হৈ সব লগলাগি লগলাগি ল'ৰা ছোৱালীবোৰ তেনেকুৱা হৈছে আৰু ভাল বুলি ক'বই নোৱাৰে কলেজত আছে বোলে মোৰ ল'ৰাটো কলেজত থকাকেইটা বেছিহে চাৰ হৈছে পাৰ্টি মিলাই মিলাই এনেই ঘৰত থকাটোৱে ঠিক আছে যদি এনেকৈ পঢ়ি শুনি থকা কেইটা বেছি বেয়া হৈছে ল'ৰা ছোৱালী দেখিছেনে নাই দেখিয়ে আছে নহয় এতিয়া আকৌ শুনিও আছোঁ বাৰু তেনেকৈ হেৰি কৰি থকা